আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে আমেৰিকা যুক্তৰাষ্ট্ৰীয় নিকাৰ গোৱা বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা কাৰ্য আন্তৰ্জাতিক আইন ভংগ অভিযোগত আমেৰিকা বিপক্ষে ৰায়দান কৰাৰ পাছৰ পৰা ঊনৈছশ ছিয়াশী চনত ইয়াৰ ৰায় আইনমতে বাধ্য নোহোৱা হ'ল আৰু ৰাষ্ট্ৰীয় সংঘ সুৰক্ষা পৰিষদৰ বিবেচনা আউটাত সোমাল ৰাষ্ট্ৰসংঘৰ ছাত্ৰ পঞ্চদশ অধ্যায় মতে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পদক্ষে আন্তঃৰাষ্ট্ৰীয় ন্যায়ৰ ৰায়দান বৃদ্ধিত কাৰোবাৰ ক্ষমতা আৰোপিত কৰা হৈছে পিছে ৰাষ্ট্ৰসংঘ পাঁচ স্থায়ী সদস্য ভেট প্ৰয়োগ কৰি ইয়াৰ ৰায়দান অমান্য কৰিব পাৰে নিকাগোৱা আৰু আমেৰিকা বিবাদত আমেৰিকাই ভেটৰ প্ৰয়োগ কৰিছিল